নদীৰ পাৰত ফুৰিবলৈ গৈ বৰ ভাল লাগে নদীৰ পাৰৰ নিৰ্মল বায়ু সেৱন কৰিলে মনটোও ভাল লাগে পুৱা গধূলি গ'লে কিন্তু এটা কথা কিছুমান মানুহ আছে নদীৰ পাৰবোৰ বৰ লেতেৰা কৰি ৰাখে বিশেষকৈ বনভোজৰ সময়ত বনভোজ থ বনভোজ যেতিয়া খায় মানুহসকলে তেতিয়া তেওঁলোকে কি কৰে তাত সেই খোৱা বটল গিলাচ এইবোৰ তাত পেলাই থৈ আহে সেইটো কৰাটো একেবাৰে অনুচিত যিহেতু নৈখন নৈখনৰ পাৰলে বেলেগ বেলেগ ধৰণৰ মানুহ আহে ফুৰিবলৈ আহে পৰিৱেশ বিনষ্ট হ'লে আমাৰ মনটো বেয়া লাগে গৈ ভাল নালাগে আৰু সেইবোৰ আমি বনভোজ খাবলৈ গৈ সেই বস্তুখিনি খোৱাৰ পাছ বনভোজ খোৱাৰ পাছত আমি সেই পাত চাত পাত বটল গিলাচ এইবোৰ আমি ডাষ্টবিন লৈ যাব লাগে ডাষ্টবিনত ভৰাই লৈ আহিব লাগে নহ'লে তাতে জ্বলাই পুৰি থৈ আহিব লাগে সেই কিছুমান মানুহৰ সেইখিনি ক কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ কিন্তু তাৰ ভিতৰতে কিছু এছাম ব্যক্তিয়ে সেই কথাটো ভাবি নাচায় আৰু পিছৰ এ পিছৰ চাম যেতিয়া বনভোজ খাবলৈ যাব মানুহ তেওঁলোকে সেই লেতেৰা পৰিৱেশত বনভোজ খাবলৈ বহুত অসুবিধাৰ সৃষ্টি হয় সেয়েহে আমি নৈ পাৰখন সদায় চাফা চিকুণকৈ ৰখাটো আমাৰ কৰ্তব্য বুলি মই ভাবোঁ